লোকেল কুকুৰা হাঁহ পোহিলে আমি বহুত লাভৱানেই হওঁ কাৰণ সেইবিলাক হাঁহৰ বা কুকুৰাৰ কোনো বেমাৰ নহয় আৰু মানুহবিলাকে নিবলও মন কৰে কাৰণ সেইবিলাক খালে একো অপকাৰ নকৰে এইবিলাক মানে যিবিলাক হাঁহ মুৰ্গী বা সেইবিলাকৰ আমি পোহিলে ঘৰুৱাখিনি ভাৱে খাদ্য দিওঁ সেইবাবে বেমাৰ আজাৰো কম হয় মানুহৰো ক্ষতি নহয় লোকেল হাঁহ কুকুৰা পোহিলে আমি ডিমো কণীও বিকিব পাৰো সেই কণীটোও আমাৰ উপাৰ্জন হয় কীটনাশক দ্ৰব্য আমি তাত ব্যৱহাৰ নকৰো সেইবাবে মানুহবিলাকে খাই ভাল পায় বা নিবলৈও বিচাৰে খাই খাবৰ বাবে লোকেলটো আমাৰ বিলাকত মানে বেছি বিচাৰে বিশেষকৈ গাঁৱলীয়া মানুহখিনিয়ে তেনেধৰণৰ বিলাক হাঁহ কুকুৰা বিচাৰে আজিকালি বহুত উন্নত জাতৰ হাঁহ কুকুৰা ওলাইছে তথাপিও আমাৰ লোকেল হাঁহ কুকুৰাৰ সমান কেতিয়াও হ'ব নোৱাৰে কাৰণ লোকেল হাঁহ কুকুৰা খালে যিটো আমাৰ স্বাথ্য বাবে উপকাৰী সেইটো কীটনাশক দ্ৰব্য দিয়া থলো যিবিলাক বাহিৰৰ পৰা অহা হাঁহ বা কুকুৰা সেইবিলাকৰ লগত নিমিলে সেইবাবে মানুহবিলাকে আমাৰ লোকেল হাঁহ কুকুৰা বিচাৰি ফুৰে আমি তেনেকেই দিওঁ আৰু যদি কিবা বেমাৰ দুৰ্বল হ'লে লোকেল মুৰ্গীৰ কণী বিচাৰে কণী বিচাৰি খায় তেতিয়া স্বাস্থ্য ভালে ৰাখে বা দুৰ্বল হ'লে মানুহৰ বল শক্তিও পায় ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো লোকেল ডিম লোকেল কণী দিব পাৰিলে ভাল তেওঁলোকে খায়ো ভাল পায় কণীটো অকণমান কণী এটা হ'লেই ভাতকেইটা খাবও পাৰে তেওঁলোকে সেইবাবে লোকেল হাঁহ কুকুৰা পোহাটোহে আমি চিন্তা কৰিব লাগে কাৰণ আজিকালি বহুত নানা ধৰণৰ বেমাৰ হ'বলৈ ল'লে মানুহবিলাকৰো এইবিলাক কীটনাশক দ্ৰব্য দি খোওৱা কৰা কাৰণে বহুতো বেমাৰে আহ লৈছে